হয় হয় হয় আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে অঁ কেইমিটাৰ

হয় আছে ৰঙা ৰঙৰ আছে সেউজীয়া নীলা হালধীয়া এনেকুৱা ধৰণৰ ৰঙৰ আছে এনেই মানে আপোনাক কিহৰ কাৰণে লাগে বগাটো চাব লাগিব ৰ'বচোন আছে নেকি এহ এনে কিমান দামৰ মানৰ লাগে আমাৰ ইয়াততো অপোনাৰ দুশটকীয়া আছে তিনিশটকীয়া আছে চাৰিশটকীয়া এনেকুৱা আছে আপোনাক এতিয়া কিমানৰ লাগে অঁ আপোনাক এনে শ্ৱাৰ্টৰ কাৰণেহে লাগে আপুনি এটা কাম কৰিব আমাৰ দোকানলৈকে আহি যাব আমাৰ ইয়াতে দৰ্জী এজনো আছে ভাল দৰ্জী ইয়াতে চিলাই মেলি লৈ যাব কিবা এটা মিলাই মেলি কমাই মেলি দিম আৰু ইয়াতে চিলাই মেলি লৈ যাব অঁ অঁ অঁ ঠিক আছে ধন্যবাদ অঁ ৰাতিপুৱা মোৰ হেৰি আঠ নটা মানৰ পৰাই ছাগৈ খুলিম অঁ ঠিক আছে আহিব দিয়ক মই আপোনাৰ বগা বগা ৰঙৰ লাগে ন হয় মই উলিয়াই থ'ম দিয়ক ঠিক আছে ধন্যবাদ ধন্যবাদ